আমাৰ গাঁৱত হাঁহ কুকুৰা ফাৰ্ম আছে হাঁহ কুকুৰা ফাৰ্ম আছে কণী উমনি দিয়া মেচিন আছে উমনি কণী বিক্ৰী কৰি মানুহে বহুত টকা উপাৰ্জন কৰে উমনি উলিয়াই প্ৰায় এমাহ লাগে কণী উলিয়াবলৈ কণী উমনি দিয়া মেচিন আছে কণী উমনি দিয়া মেচিন আছে তাৰ পাছত শাক শাকৰ ফাৰ্ম আছে ফাৰ্মত ফাৰ্মত সময়ে সময়ে সময়ে প্ৰথম প্ৰথম মাহত শাক ডাঙৰ হয় বিক্ৰী কৰি আকৌ দ্বিতীয় মাহত শাক সিঁচি পানী দি ডাঙৰ কৰে ডাঙৰ কৰি আকৌ বিক্ৰী কৰে সেনেকৈ মাহে মাহে শাক খেতি উৎপাদন উৎপাদন কৰি মানুহ স্বাৱলম্বী হয় তেনেকৈ চাই আমাৰ গাঁৱত চাইকল চাইকল বনোৱা মিস্ত্ৰী আছে চাইকল সৰু চাইকল বনাই ডাঙৰ চাইকল বনায় চাইকল বনাই মানুহ এজন স্বাৱলম্বী হ'ব পাৰে আমাৰ গাঁৱত জলসিঞ্চনৰ ব্যৱস্থা আছে জলসিঞ্চনৰ ব্যৱস্থা হ'লে মানুহৰ ঘৰে ঘৰে পানীৰ পাইপ দি পানীৰ যোগান ধৰিব পাৰে জলসিঞ্চন বা পানী যোগান ধৰি মানুহে খায় সেই পানী খাই মানুহৰ স্বাস্থ্য ভালে থাকে স্বাস্থ্য ভালে থাকিলে মানুহৰ বেমাৰ আজাৰ নহয় সেইদৰেও নদী পানীও মেচিনে সংগ্ৰহ কৰি মেচিনে সংগ্ৰহ কৰি মানুহে খোৱাত ব্যৱহাৰ কৰে শাক সেনেকৈ শাক পাচলিত ব্যৱহাৰ কৰে পাইপ লগাই সেনেকৈও মানুহে পানী সংগ্ৰহ সংগ্ৰহ কৰি গোটাই থয় সেই পানীহে সেই পানী মানুহে খাব পাৰে আকৌ আমাৰ গাঁৱত এখন ফাৰ্ম আছে ফাৰ্মত মানুহে ফাৰ্মত শাক পাচলি খেতি কৰে শাক পাচলি খেতি কৰি মানুহে বজাৰত বিক্ৰী কৰে বজাৰত বিক্ৰী কৰি দুটকা পইচা উপাৰ্জন কৰি মানুহ জীৱন যাপন কৰে জীৱন যাপন কৰে আকৌ আমাৰ গাঁৱত ধান কুটা মেচিন আছে সেই ধান মানুহে ধান কুটায়ে বহুতো টকা উপাৰ্জন কৰে উপাৰ্জন কৰি সেই টকাৰে মানুহে ঘৰখন চলে ঘৰখন চলি লৈ ল'ৰা ছোৱালী পঢ়োৱা শুনোৱা মানুহে দায়িত্ব লয় স্কুলৈ পঠিওৱা দায়িত্ব লয় বা স্কুল পঢ়ায় বা কলেজ পঢ়াই মানুহে দায়িত্ব পালন কৰে বাপেক মাকেও উন্নতি কৰে সেই পঢ়ি শুনি ল'ৰাই ডাঙৰ মানুহ হয় আমাৰ গাঁৱত এখন স্কুলতো আছে আমাৰ গাঁৱত ব্যৱসায় ব্যৱসায়ৰ কাৰণে ব্যৱসায় কাৰণে মানুহে হেৰি ধান মৰা মেচিন লয় বা পাত তোলা মেচিন লয় সেই পাত পাত তুলি মানুহ লগাই পাত তুলি পাতৰ ব্যৱসায় কৰে ব্যৱসায় কৰি মানুহে উন্নতি কৰে বহুত টকা উন্নতি কৰে উন্নতি কৰা ঘৰখনৰ চোৱা ব্যৱস্থা কৰে ব্যৱস্থা কৰে আৰু সেনেকৈয়ে মানুহে বে বিগনেছ কৰি বেপাৰ কৰি গাঁৱত ব্যৱসায় কৰি বহুত টকা উপাৰ্জন কৰে উপাৰ্জন কৰি প্ৰত্যেক মানুহে প্ৰত্যেক ঘৰখন চলাই ল'ৰা ছোৱালী ডাঙৰ কৰে ভৱিষ্যত উন্নতি কৰে পঢ়াই শুনাই ডাঙৰ মানুহ হয় ডাঙৰ মানুহ হয় ভৱিষ্যতৰ উন্নতি পদ বাছি লয় আৰু মানুহে ব্যৱসায় কৰিবলৈ কিছুমান মানুহ গাঁৱৰপৰা বাহিৰলৈ ওলাই যায় সেয়াতো বহুত ব্যৱসায় কৰি বহুত মানুহ উন্নতি হয় উন্নতি হোৱাৰ পিছত ল'ৰা ছোৱালী ডাঙৰ কৰি ভৱিষ্যতে টকা পইচা আৰ্জন কৰে আৰ্জন কৰি ঘৰ দুৱাৰ ঘৰ দুৱাৰ চলাই ব্যৱসায় বাণিজ্য কৰি মানুহৰ উন্নতি কৰে সেইদৰে বহুতো ব্যৱসায় ক্ষেত্ৰ কৰিবলৈ আমাৰ গাঁৱত সেনেকৈ প্ৰতিষ্ঠান আছে মানুহ কিছুমান ৰাজমিস্ত্ৰী কৰি এই দুটকা পইচা আৰ্জন কৰে ঘৰ দুৱাৰ বনাই সেনেকৈ বাঁহৰ মিস্ত্ৰী কৰিও দুটকা পইচা আৰ্জন কৰি ল'ৰা ছোৱালীৰ ভৱিষ্যত উন্নতি কৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰে

কিছুমান মানুহ মানুহে গাঁৱত কাম নকৰি বেলেগ জেগাত গাঁও সেই কাম আৰম্ভ কৰে তাত আকৌ দুটকা পইচা উপাৰ্জন কৰে ভৱিষ্যতৰ উন্নতিৰ কাৰণে ল'ৰা ছোৱালী পঢ়াই শুনাই ডাঙৰ মানুহ কৰে আমাৰ গাঁৱত এটা পানীৰ যোগান আঁচনি আছে আৰু বহুতো ধান বনোৱা মেচিন আছে ধান বনোৱা মেচিনৰ মেচিন মেচিনৰপৰা মানুহে ধান খুন্দাই টকা পইচা আৰ্জন কৰে সেইদৰে হাঁহ কুকুৰা পালনৰ বাবে হাঁহ হাঁহ কুকুৰা পালনৰ বাবে মেচিন আনি কুকুৰা হাঁহ কুকুৰা পোৱালি উৎপাদন কৰে সেই উৎপাদন কৰি এই গাঁৱত বিক্ৰী কৰে বিক্ৰী কৰি দুটকা পইচা পাওঁ উপাৰ্জন কৰি ঘৰখন অনতিপলমে সুকলমে ৰক্ষা কৰা সহায় কৰে সেইদৰেই মানুহে ব্যৱসায় বাণিজ্য ব্যৱসায় বাণিজ্য কৰি ঘৰখন সুখ সুখ সুখ দুখ সুখ দুখ হৈ ঘৰখনত উন্নতি কৰাত সহায় কৰে আৰু বহুত মা মহিলাও আজিকালি বেলেগ ব্যৱহায়ৰ কাৰণে ব্যৱসায় কাৰণে বেলেগ জেগাত বেলেগ জেগাত ব্যৱসায় কৰিবলৈ ওলাই যায় ওলাই গ'লেও মহিলাসকলে উন্নতি পথ বাচি লয় বাচি লৈ টকা পইচা আৰ্জন কৰে নিজৰ কৰ্মসূত্ৰে বাহিৰলৈ ওলাই যায় টকা পইচা উপাৰ্জন কৰে সেই উপাৰ্জনে ঘৰখন উন্নতি কৰাত সহায় কৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰে